হেল্ল' অ' প্ৰানজিৎ ট্ৰেভেলছ্ হয় নে বাৰু অ' আপোনালোকৰ এই যে ট্ৰিপবিলাক যে যায় বাহিৰলৈ বা হেৰিয়লৈ আমি মানে পাঁচজনীয়া দল এটা যাম বুলি ভাবিছিলো অকণমান তাৰ বিষয়ে ক'ব নেকি ক'ত ক'ত কেনেকৈ কি হয় অ' আমি মানে মেঘালয় ছাইডে যাম বুলি ভাবিছোঁ এতিয়া বেছি দূৰলৈয়ো নহয় যিহেতু মানে চব ঘৰ পৰিবাৰ থকা মানুহে ন বাচ্চা চাচ্চাও আছে হয় হয় আমি এই পাঁচ অ' পাঁচজন পাঁচজন হ'ল ধৰক আমি এইটো মাহৰ পঁচিছ তাৰিখমানে পঁচিছৰ পৰা মানে আপুনি বাইছ তাৰিখৰ পৰা পঁচিছ তাৰিখৰ ভিতৰত ধৰিব পাৰে আৰু যাবলৈ কাৰণ একেদিন জুলাইৰ গৰম বন্ধ হৈ আছে নহয় ল'ৰা ছোৱালীবিলাকৰ

হয় হয়

অ' অকল ৰাতি মানে যিটো আমি মানে যিখন হোটেলত থাকিম তাৰ তাত আপোনালোকৰ এই পেকেজটোতে খোৱাটো ইনক্লোড হৈ থাকিব ন ডিনাৰটোহে প্ৰভাইড কৰা হ'ব হয় হয় অ'কে অ'কে

হয় হয় হয় আমি ধৰক আমাৰ চাওক হয় কওকচোন মানে চাওক আমাৰ সৰু সৰু বাচ্চাও থাকিব চ' সেইকাৰণে আমি হোম ষ্টে'তকৈ আমি ফাইভ ষ্টাৰতটো থাকিব নোৱাৰিম বাৰু সিমানো বাজেট নাই ত' আমি থ্ৰী ষ্টাৰ এখন হোটেল হ'লে ভাল হয় আৰু কাৰণ সৰু সৰু বাচ্চাৰ ছিকিউৰিটিৰ কথা থাকে ন সেইটো কথা আৰু হয় হয় মোৰ এইটো নম্বৰতে হোৱাটছএপ আছে

হয় হয় হয় হয় মানে তেনেকৈ দি দিলেও আমাৰো ভাল হ'ব দিয়ক চাবলৈ আমি নিজৰ বাজেটৰ মতে আমি চাই ল'ম কোনখন গাড়ী ল'ম বা কি অ' হয় হয় হয় ঠিক আছে ঠিক আছে আপুনি মোক পঠাই দিয়ক মই চাই আপোনাক ডেটটো আৰু ফিক্সকৈ জনাই আছোঁ ঠিক আছে ঠিক আছে ঠিক আছে দিয়ক হ'ব